আমাৰ অসমৰ সংস্কৃতিত বিহুটো খুবেই উল্লেখনীয় বিহুটো এটা আটাইতকৈ বহুত ডাঙৰ এটা উৎসৱ যোনটো আমি স চবেই চবেই অসমবাসীয়ে আমি একেলগত উ উপস্থিত হৈ কিনে লগতে আমি পালন কৰোঁ আমাৰ বিহু তিনি ধৰণৰ প্ৰথমটো হৈছে মাঘ বিহু আৰু ৰঙালী বিহু তাৰপিছত কাতি বিহু মাঘ বিহুটো আমি মেইনলি খাদ্যৰ লগত উপস্থিত কৰোঁ আমি যেতিয়া ধান চান কটা মেলা পিছত কৰা পিছত যোনটো এসাঁজ প্ৰথমবাৰ খাওঁ তেতিয়া আমি মাঘ বিহুটো উৎসৱটো পালন কৰোঁ তাৰপিছত আহিছে ৰঙালী বিহু বা যোনটোক আমি বহাগ বিহুও কওঁ ৰঙালী বিহু বা বহাগ বিহু আমাৰ অসমীয়া অসমৰ ভাষী বা অসমৰ সাহিত্যৰ কাৰণে নতুন বছৰৰ আৰম্ভণি হয় আৰু এইটোত আমি বেলেগ বেলেগ ধৰণৰ নতুন নতুন পূজা পাঠ কৰোঁ য'ত আমি গাই গৰু এইকেইটাক চব গা পা ধুৱাই কিনে নতুন নতুন দিনত নতুন নতুন উৎসৱকেইটা পালন কৰোঁ আৰু নতুন বছৰৰ আৰম্ভণি খুবেই উত উল্লেখনীয় হৈ কিনে আমি কৰোঁ লগতে লাষ্টৰ বিহু হৈছে কাতি বিহু কাতি বিহুত আমাৰ একো এনেকৈ উৎসৱ নিচিনাকৈ পালন নহয় বাট আমি সেইটো আমি অকল ভগৱানৰ এইটোৱে পূজা কৰোঁ এটা দিয়া আমি খেতিত খেতি বাতিত জ্ৱলাই কিনে কি আমাৰ যোনটো ধান মে ধান কটা মেলা হ'ব সেইটো খুবেই ভাল হওক আৰু আমাৰ উপহাৰটো বহুতেই ভাল হওক